হেল্ল' অঁ অঁ আছোঁ দে ভাত পানী খালি অঁ অঁ এই কিবাহঁত এই কিবা আমি কিবাহঁত মৰি নগাঁৱত হেৰি মৃত্যুঞ্জয় মন্দিৰ চাবা যাং নেকি

অঁ কাজিৰঙাখনতো গোলোঁ কাজিৰঙাখনতটো আৰু এখন পানী হৈছে আমি জীপ চাফাৰী কৰিব নাপাম জীপ চাফাৰী কৰিব জন্তুবিলাক চব ওপৰত উঠিছে

কাজিৰঙাৰ পৰা আহি মৰিগাঁও মৰিগাঁও গুৱাহাটী গুৱাহাটীত অলপ ফেঞ্চি বজাৰত বজাৰ কৰিলোঁ

দুইদিনত একদিন হেৰিও যাতে কিবা একদিনত দুই হেজাৰ আৰু নেক্সট দিনা অঁ ধৰা দুই হেজাৰ ল'ব ড্ৰাইভাৰে

তেল ভৰে হেনে গেলোঁ আৰু অহাৰ টাইমত আমি আৰু ষোল্লশ ন সোতৰ শ টকা তেল ভৰালোঁ চাৰে পাঁচ হাজাৰমান তেল গৈছে অলপ কম বেছি হ'লেও কিছু নহয় তেনা সেনেকে যাই সেনে আমি চাই তেনেকে দুটা পৰিয়ালে যাম ভাল লাগিব অঁ আৰু সেই তীৰ্থস্থানো সেই তেজপুৰৰ সিখন চালি ভাল লাগিব আৰু মৃত্যুঞ্জয় মন্দিৰটোও শিৱ মন্দিৰ বহুত ডাঙৰ অঁ সেইদিনা মন্দিৰ এটা চায়ো ভাল লাগিব তাকে বহুত মানুহ আহে কি ভাল লাগেই অঁ তাতে তাৰপৰা আহিম দে আমি সেনেকে ফুৰিম গৰমৰ বন্ধত অঁ গৰমৰ বন্ধত আৰু সেনেকে যোৱাও নাখায় না সেনেকে দুইঘৰে অঁ একঘৰে লগ হৈ গেলিও আৰু কিবা হ'ব যে একঘৰে লগ হৈ গেলিও বহুত পইচা লাগে অঁ ভাল নালাগে আৰু কথা চথা কোৱা মানুহ লাগে না একঘৰে গেলিও বিৰাট হেৰি হ'ব পইচা বহুত যাব তে খোৱাই লোৱাই আৰু কাজিৰঙাত যে কাজিৰঙাত হোম ষ্টেতে থাকিম দে হোমষ্টেত হোমষ্টেতো হেৰিও কিবা বিৰাট কিবা ভাড়া গিলা বেছি তেওঁ আৰু উপায় নাই থাকিব লাগিব হোম অঁ হোমষ্টে' এটা ভাড়া ল'ম ভাড়া লৈ কেনে তাতে থাকিম থাকি সেনে তাৰপৰা আমি সেনেকে বজাৰ থজাৰ কৰিম কৰি আৰু ৰাতি তাতে খালোঁ সদায়তো আৰু ঘৰত বনাই খাঙেই নহয় ইয়াতে খাং খালিও আৰু সিমান এটাক হেৰি নালাগে বাহিৰত খাবা আমি মাইকী মানুহগিলা বাহিৰত যাবা নাপাওঁ মতা মানুহগিলেহে বাহিৰত খায় ইবাৰ আৰু আমি পইচা গেলিও গেল আৰু উপায়টো নাই বাহিৰতে আমি ফুৰি থাকে আহিম আহিম দে ভালো লাগিব কাজিৰঙাও দেখা নাই অ আৰু তাতে কাঠৰ বস্তুবিলাৰো দাম কমেই অঁ ভাল অঁ কাঠৰ বস্তুবিলাক গড় গড়ৰ দাম কম তাতে পাঁচশ টকাই গড় পায় ইয়াতে হেৰি হ'ব এ হেৰি হাজাৰ টকা বাৰশ টকা হ'ব দে হ'ব তেনেহ'লে না অঁ বেছি হেৰি নকৰোঁ ওলাবি কিন্তু অঁ দে ৰাখো